শিক্ষাৰ ক্ষেত্ৰত এ আই বা কৃত্ৰিম বুদ্ধিমত্তা প্ৰভাৱ যথেষ্ট থকা দেখা গৈছে যদিও ভাৰতৰ ক্ষেত্ৰত বা অসমৰ ক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তা এটা নতুন ধাৰণা বুলি আমি উপলব্ধি কৰোঁ আৰু উপলব্ধি কৰাৰ কাৰণ এই যে যে এই ক্ষেত্ৰত আমাৰ মানে উন্নয়নশীল দেশবিলাকত ছাত্ৰ ছাত্ৰীসকল হওক বা সাধাৰণ মানুহেই হওক ইয়াৰ যিটো গুৰুত্ব ভালদৰে উপলব্ধি কৰিব পৰা নাছিল আৰু এই সম্পৰ্কে তেওঁলোকৰ যথেষ্ট জ্ঞানো নাছিল বা জ্ঞানপুষ্ট নহয়ো কিন্তু বৰ্তমান লাহে লাহে গ্ৰাম্য অঞ্চলতো কৃত্ৰিম বুদ্ধিমত্তা দৰে প্ৰযুক্তিৰ কথাটো বুজি পোৱা হৈছে যদিও ইয়াৰ পাৰ্চেণ্টেজটো যথেষ্ট কম গাঁও অঞ্চলত কৃত্ৰিম বুদ্ধিমত্তাই খুব এটা কাম কৰিছে বুলি আমি উপলব্ধি কৰিব নোৱাৰোঁ আৰু যদিও কাম কৰিছে বহুতেই সেইটো সেইটো বুজিও পোৱা নাই মানে কৃত্ৰিম বুদ্ধিমত্তা আধুনিক যুগৰ বা বৰ্তমান তথ্য প্ৰযুক্তিৰ যুগত শিক্ষাৰ ক্ষেত্ৰত এটা বিশেষভাৱে প্ৰভাৱ বিস্তাৰ কৰিছে আৰু ভবিষ্যতেও কৰিব বুলি আমি সেইটো উপলব্ধি কৰোঁ কিন্তু বহু ক্ষেত্ৰত দেখা যায় যে বহুতেই কৃত্ৰিম বুদ্ধিমতাৰ সুযোগটো লৈ মানে আন বিপথেও পৰিচালিত কৰাৰ এটা সম্ভাৱনা দেখা যায় কিন্তু তথাপিও আমি নিঃসন্দেহে ক'ব পাৰোঁ যে কৃত্ৰিম বুদ্ধিমত্তা যিসকলে এপ্লাই কৰিব পাৰে তেওঁলোকৰ কাৰণে খুবেই প্ৰয়োজন মানে যিটো আমি কওঁ যে এনচাইক্লোপিডিক নলেজ এই নলেজটো নাথাকে মানুহৰ সকলো ক্ষেত্ৰতেই মানুহ সম্পূৰ্ণ নহয় গতিকে এই ক্ষেত্ৰত যিখিনি বস্তু আমাৰ আমি নজনা কৰি থাকোঁ বা যিখিনি আমাৰ জ্ঞাত নহয় সেই জ্ঞাত নোহোৱা বিষয়টো কৃত্ৰিম বুদ্ধিমত্তাই আমাক পূৰণ কৰিব পাৰে আজিকালি দেখা গৈছে যে কোনো এটা বিষয়ত জানিব বিচাৰিলে আমি সেই বিষয়টো বিষয়ে আমি কৃত্ৰিম বুদ্ধিমত্তাৰে প্ৰয়োগ কৰি সেই তাৰ জৰিয়তে আমি সেই বস্তুটো অৱগত হ'ব পাৰোঁ বহু ক্ষেত্ৰত দেখা যায় যে এটা কবিতা ইংৰাজীৰে কবিতা হওক বা অসমীয়া কবিতাই হওক বা হিন্দীয়েই হওক বা অন্য ভাষাই হওক সেই কবিতাটো যদি আমি এটা ট্ৰেঞ্চলেটেড ভাৰ্ছনত আমাক লাগে অনুবাদ লাগে সেই অনুবাদটো কিন্তু আমি এ আইৰ জৰিয়তে কৰিব পাৰোঁ পাব পাৰোঁ আমি অৱশ্য এইটোও ঠিক যে সম্পূৰ্ণৰূপে যে ট্ৰেঞ্চলেটেড ভাৰ্ছনটো হ'ব একদম শুদ্ধ মানে ভাবে সেইটো আমি ঠিক ভাল ধৰণে ক'ব নোৱাৰোঁ বা দাবী কৰিব নোৱাৰোঁ কেতিয়াবা কেতিয়াবা দেখা যায় যে একদম মানে নিয়াৰিং কাৰেক্ট হ'ব পাৰে কিন্তু একদম মানে সম্পূৰ্ণ কাৰেক্ট নহ'বও পাৰে সেইখিনি যদি আমি এডিটিং কৰি ল'ব পাৰোঁ তেতিয়াহ'লে আমি নিঃসন্দেহে এটা ভাল এটা তথ্য সংগ্ৰহ কৰিব পাৰোঁ আমি ভাল ধৰণে আমি লিখিব পাৰোঁ বহু ক্ষেত্ৰত দেখা যায় যে ছাত্ৰ ছাত্ৰীসকলে এখন এছে লিখিবলৈ হ'লে এখন ৰচনা লিখিবলৈ হ'লে বুদ্ধিমত্তা প্ৰয়োগ কৰিব পাৰে আৰু তাৰ জৰিয়তে গোটেইখিনি সমল তাত আহিব পাৰে ইতিহাস জানিব পাৰে কিতাপৰ সম্পৰ্কে তথ্য জানিব লাগিলে আমি এআইৰ জৰিয়তে আমি তথ্যবিলাক সংগ্ৰহ কৰিব পাৰোঁ তাৰপিছত ধৰা এটা কবিতা লিখিব লাগে কবিতাৰ বিষয়টো আমি যেতিয়া দিব পাৰোঁ কবিতাটো সুন্দৰভাৱে ওলাই আহে সেইধৰণে প্ৰয়োগ কৰা আমাৰ দেখা আমি দেখিছোঁ আৰু এইধৰণে আমি ভাবোঁ যে গোটেই বিশ্বত কৃত্ৰিম বুদ্ধিমত্তাই এটা সাংঘাতিক ধৰণৰ ভূমিকা ল'ব পাৰে আৰু লোৱাও দেখা গৈছে আজিকালি বিশেষভাৱে ছাত্ৰ ছাত্ৰীসকলে এই ক্ষেত্ৰত বহুত সমল এ আইৰ জৰিয়তে ল'ব পাৰে তেওঁলোকে নজনা বস্তুটো জনাৰ কাৰণে এৱাই এ আইত যদি তেওঁলোকে জানিব বিচাৰে উত্তৰটো সম্পূৰ্ণভাৱে আহি যায় এই ইমানলৈকে আমাৰ ঠিকেই আছে কিন্তু আমাৰ সাধাৰণ ছাত্ৰ ছাত্ৰীসকলে এৱাই এ আইনো কি কৃত্ৰিম বুদ্ধিমত্তানো কি এইটো কি ধৰণে এটা যান্ত্ৰিক পদ্ধতি হয় সেইটো আমি কি ধৰণে প্ৰয়োগ কৰিব পাৰোঁ মানে এই বিষয়ে সম্পূৰ্ণ জ্ঞানটো নাই গতিকে যাৰ ফলত ছাত্ৰ ছাত্ৰীসকলে কৃত্ৰিম বুদ্ধিমত্তা সম্পৰ্কে খুব এটা জ্ঞান যে পাম পাইছে সেইটো আমি ক'ব নোৱাৰোঁ কিন্তু তেওঁলোকে ইয়াৰ সুযোগটো গ্ৰহণ কৰিব পাৰিছে কিন্তু আমি যেনেকে সুযোগ গ্ৰহণ কৰিব পাৰিছোঁ সাধাৰণ নাগৰিক হিচাপেও কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত আমি বিভিন্ন কাম কৰিব পৰা হৈছোঁ আৰু সেইধৰণে ছাত্ৰ ছাত্ৰীসকলেও কিন্তু শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট মানে লাভৱান হৈছে কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত তেওঁলোকে নজনা কথা জানিব পাৰিছে আৰু যথেষ্ট সুবিধা হৈছে বুলি আমাৰ ধাৰণা হৈছে আজিকালিতো দেখা গৈছে যে তথ্য প্ৰযুক্তিৰ যুগত কৃত্ৰিম বুদ্ধিমত্তাটো অতীৱ প্ৰয়োজন মানুহৰ সময়ো কম কিতাপ পঢ়াৰ সময়ো কম আৰু কিতাপ পঢ়াৰ যিটো বিকল্প সেই বিকল্পটো আমাক কিন্তু এ আয়ে দিছে এ আইৰ জৰিয়তে আমি গোটেইখিনি সমল পাব পাৰোঁ আমি জানিব পাৰোঁ ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাত মানে প্ৰিপেৰেশ্যনৰ কাৰণে এ আই মানে সহায় লৈ পেলাই তেওঁলোকে বিভিন্ন ধৰণৰ জ্ঞান অৰ্জন কৰিব পাৰে যথেষ্ট উপকৃত মানে ছাত্ৰ ছাত্ৰীসকলে হোৱা বুলি আমাৰ ধাৰণা হৈছে গতিকে কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ সৰ্বসাধাৰণৰ মাজত আমি যদিও ক'ব নোৱাৰোঁ যে এশ শতাংশই পৰিছে কিন্তু যিসকলে কিছু হলেও শিক্ষা দীক্ষা গ্ৰহণ কৰিছে তেওঁলোকে ইয়াৰ সদব্যৱহাৰ কৰিব পাৰিছে আৰু বিশেষভাৱে উপৰ শ্ৰেনীৰ লোকসকলে ইয়াৰ সদব্যৱহাৰ কৰি যথেষ্ট লাভৱান হৈছে আৰু যিখিনি অশিক্ষিত ল'ৰা ছোৱালী বা মানুহ তেওঁলোকে সম্পূৰ্ণ ইয়াৰ সুযোগ ল'ব পৰা নাই যদিও আমি ভাবিছোঁ যে অদূৰ ভৱিষ্যতে এ আই এ আই এটা বিশেষভাৱে ভূমিকা ল'ব গতিকে সমাজ জীৱনত কিন্তু লগে লগে আমাৰ ভয়ো হৈছে যে কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰতে যদি নিৰ্ভৰ কৰিব লগা হয় তেনেহ'লে ছাত্ৰ ছাত্ৰীসকলৰ নিজৰ বুদ্ধিমত্তা কি ধৰণে মানে তেওঁলোকে প্ৰয়োগ কৰিব পাৰিব সেইটো এটা ভয়ো আছে কাৰণ তেওঁলোকে নিজস্ব চিন্তাধাৰাৰ যদি একো কৰিব নোৱাৰে কেৱল যদি সদায় প্ৰস্তুত হোৱা বস্তুৱে যেনে খাদ্য যোগাৰ হৈছে আমি কেৱল খাই আছোঁ ঠিক এনেকুৱা ধৰণৰ যদি হয় তেতিয়াহ'লে ইয়ে কিন্তু মানে কিছুমান ল'ৰা ছোৱালীক ভৱিষ্যতৰ মানে পুৰুষক হয়তো এই ক্ষতিগ্ৰস্ত কৰিব পাৰে তেওঁলোকে কোনো কাম নকৰি এ আই প্ৰয়োগ কৰি তেওঁলোকে চববিলাক উত্তৰ সমিধান তেওঁলোকে উলিয়াব পাৰে যাৰ ফলত সমাজ পংগু হ'ব পাৰে গতিকে আমি ভাবোঁ যে সেইটো নকৰি তেওঁলোকে নিজৰ মগজ খটুৱাওক কৃত্ৰিম বুদ্ধিমত্তা যেনেকে মানুহৰ মগজৰ দ্বাৰাই সৃষ্টি হৈছে সেইকাৰণে নতুন সৃষ্টি কৰাৰ কাৰণে মানুহে কৃত্ৰিম বুদ্ধিমত্তাক প্ৰয়োগ কৰি আকৌ নতুন কিবা অভিনৱত্ৰ আনিব পাৰে নেকি তাৰ ওপৰতে গুৰুত্ব দব লাগে শিক্ষা ব্যৱস্থাও ঠিক তেনেধৰণৰ হ'ব লাগে আজিকালি ভাল হৈছে যে কৃত্ৰিম বুদ্ধিমত্তাৰ এটা বিষয়ে আমাৰ ইউনিভাৰ্চিটিবিলাকত আনিছে এনে ইঞ্জিনিয়াৰিং কলেজবিলাকত লৈ আহিছে গতিকে এই কৃত্তিম কলেজবিলাকতো মানে উচ্চ শিক্ষাতটো এ ৱাই এ আই ছাবজেক্ট দিছে ইয়াৰ জৰিয়তে এটা সঠিক ব্যৱহাৰ ছাত্ৰ ছাত্ৰীসকলে পাৰিব নিশ্চয় তেওঁলোকে সেইটো ব্যৱহাৰ মানে ব্যৱহাৰ কৰিব শিকিব আৰু শিকি পেলাই তেওঁলোকে নিজস্বভাৱে কিবা অভিনৱত্ৰ সৃষ্টি কৰিব পাৰে নেকি এইটোৰ ওপৰত যদি গুৰুত্ব দিয়া হয় তেতিয়াহ'লে নিসন্দেহে ই এটা গুৰুত্বপূৰ্ণ ভূমিকা সমাজত ল'ব যেনে ধৰণে লৈ আছে অদূৰ ভৱিষ্যতে ইয়াতকৈ আকৌ ভাল ভূমিকা ল'ব বুলি আমাৰ ধাৰণা হয় ধন্যবাদ